মানুহৰ জীৱনত খেল ধেমালিৰ গুৰুত্ব অপৰিসীম পঢ়া শুনাৰ লগতে খেল ধেমালিও মানুহৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে খেল ধেমালিৰ জৰিয়তে এজন ছাত্ৰ ছাত্ৰী বা শিশুৰ দৈহিক বিকাশ প্ৰবল হয় তদুপৰি এজন ছাত্ৰ ছাত্ৰীৰ নিজৰ স্বাস্থ্যৰ খেল ধেমালিৰ জৰিয়তে সুন্দৰভাৱে বতাই ৰাখিব পাৰে তদুপৰি মানুহে খেল ধেমালিৰ জৰিয়তে বহু নতুন কথা শিকিবলৈ আয়ত্ব কৰিবলৈ সক্ষম হয়